গ্ৰাম্য সম্প্ৰদায়ত আৰম্ভ হোৱা যিকোনো সফল ব্যৱসায়ৰ বিষয়ে ক'বলৈ হ'লে মানে শাক পাচলিৰ বিষয়ে ক'ব লাগিব মোৰ যিটো অভিজ্ঞতা হিচাপে তাৰমানে শাক পাচলি যিহেতু মোৰ নিজৰ মাৰ ঘৰত আমি সেইবোৰ কৰি আহা কোনটো বুলি ক'লে আমি শাক পাচলি বুলি ক'লে এতিয়া আমাৰ ঘৰত মটৰ বাৰমাহে লাগি থকা বেঙেনা বাৰমাহে লাগি থকা জলকীয়া নেমু এনেকুৱা তাৰপাছতে বতৰৰ ফল ফল বুলি ক'লে মানে মানে ফল বুলি নহয় আৰু চব্জি ফল ফলো হয় এই সকলোখিনিয়ে পৰে আৰু এই খেতি কৰাতকৈ খেতিৰ পৰা উৎপন্ন হোৱা শাক পাচলি ফলৰ নিজে খাই বা নিজৰ পৰিয়ালৰ মানুহক বন্ধু বৰ্গক ওচৰ পাঁজৰক বিতৰণ কৰি বা দি যিটো আমেজ পোৱা যায় সেইটোৰ বিষয়ে ক'বলৈ মানে প্ৰকাশ কৰিব নোৱাৰি কিন্তু ইয়াত ব্যৱসায়ৰ কথা কৈছে যেতিয়া এইটো এটা খুব ভাল ব্যৱসায় যিহেতু গাঁৱত বুলি ক'লে মানে ইয়াত ইউৰিয়া বা মেনিয়ৰ এই টাইপৰ বস্তুবোৰ দিয়া নহয় ইয়াত সদায় গোবৰ বা পোক লাগিলে ফুটচাই মৰা সেই ধৰণৰ বস্তু ব্যৱসায়ত দিয়া দেই ইয়াৰ কাৰণে এই ব্যৱসায়টোক মই খুব মানে হেৰি দিওঁ গুৰুত্ব দিওঁ আৰু ইয়াৰ পৰা বনোৱা শাক পাচলি খাই আমাৰ খেতিয়কসকলে বা সকলোৱে নিজৰ ইয়াত কৰি আকৌ সেই চব্জি বা ফল মূল বজাৰলৈ বিকিবলৈ গৈ পেলাই এটা ব্যৱসায় কৰি নিজৰ পৰিয়ালটো ধুনীয়াকৈ চলাই লৈ গৈ আছে আৰু আজিকালি মানে ঘৰুৱা চব্জি বুলি ক'লে মানুহে লাগিলে দুটকা বেছি দিয়ে খাব কাৰণ ইউৰিয়া বা মেনিয়ৰ দিয়া বা বেলেগ সেইবোৰ দিয়া চব্জি খাই পেলাই আজিকালি গেছৰ বহুত ফৰ্ম হয় সেইকাৰণে ব্যৱসায় হিচাপে যদি ক'বলৈ হয় এই ব্যৱসায়টো খুব উন্নত ব্যৱসায় উন্নত আৰু খুব ভাল ব্যৱসায় বুলি মই এই ক'ম আৰু ইয়াৰ পৰা উপাৰ্জনো হয় জনা মানুহে ল'বই যি বুজি পায় নিজৰ স্বাস্থ্যৰ কথা বা কোনটো ভাল বেয়া বিচাৰ কৰাৰ হেৰি আছে সেইচবে ল'বই সেইকাৰণে মানে মই এইটো ব্যৱসায়ত যদি কোনোবাই নিজৰ খেতি বাতি নিজৰ আছে নিজৰ মাটি আছে তেতিয়াহে তেতিয়া যদি লৈ পেলাই কৰে এই ব্যৱসায়টো মই খুব মানে এই গুৰুত্ব দিওঁ আৰু যথেষ্ট ভাল বুলি ভাবোঁ আৰু আমাৰ গাঁৱলীয়া মানে গ্ৰাম্য অঞ্চলত য'ত বহুত মহিলা আজিকালি পুৰুষতো পুৰুষ আজিকালি মহিলায়ো এইটো খেতি কৰি আজিকালি দেওবৰীয়া বজাৰ হওক বা সাপ্তাহিক বজাৰত হ'ল পুৰুষতকৈ বেছি মহিলা বেছি দেখা পোৱা যায় আমাৰ মহিলাসকলো আজিকালি এইটো যথেষ্ট মানে ইচ্ছুক আৰু আগবাঢ়িও গৈছে আৰু উন উন্নতিও হৈছে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাও হৈছে ইমানেই ক'ম আৰু ব্যৱসায় হিচাপে ক'বলৈ গ'লে এটা উন্নত মানে উন্নত আৰু খুব ভাল ব্যৱসায় বুলি ক'ব পৰা যায় আৰু সফল হৈছে নাই বুলি বন যদি বা বনাইছে নে নাই বুলি যদি প্ৰশ্নটো সোধে সফলটো একদম এশ শতাং এশ শতাংশ হৈছে এশ শতাংশ হৈছে নিজেও নিজৰ বাৰীৰ পৰাও কৰিছে নিজৰ বাৰীৰ পৰাও কৰিছে আকৌ বেলেগৰ বাৰীৰ পৰা কম কম হেৰিত কিনি আনি আকৌ ইয়াত এটা দুটকা বেছিকৈ বিক্ৰী কৰি সেইটো এটা ভাল ব্যৱসায় আৰু মানে সফল হৈছে বুলিয়ে হৈছে মানে এশ শতাংশ হৈছে আৰু পুৰুষ মহিলা সকলোৱে সমানেই মানে বজাৰত বহিছে আৰু সফল হৈছে বুলিয়ে ক'ম এতিয়া ইয়াৰ এতিয়া এটা ভাষাত ক'বলৈ গ'লে